কি কৰিছা মই এই আছো এনেই তোমাক এই কথা এটাৰ কাৰণে ফোন কৰিলোঁ অঁ তোমাৰ এই নৰ্থ লখিমপুৰ কলেজত যে এলুমিনি মিট পাতিছে তাৰ কাৰণে মানে অলপ কি কৰি কি কৰা হৈছে কি নাই হোৱা অলপ আলোচনা কৰোঁ বুলি ভাবিলোঁ অঁ অঁ অঁ

তাৰপৰা সেই এতিয়া সেই বাজেটবোৰ বনাইছেনে নাই বনোৱা তাৰপৰা আকৌ এতিয়া কাৰ্যসূচীবোৰ

তাৰপৰা মানে এতিয়া মানে কেনেকৈ কেনেকৈ কি কৰা হ'ব খোৱা বোৱা কথাওতো বহুত কিবাকিবি আহি পৰিব এতিয়া

অঁ অঁ তেনেকৈ হ'লে ভাল হয় আৰু

অঁ অঁ আমাৰখিনিও সেনেকৈয়ে যাৰ ওচৰত আছে সিহঁতি চবৰে ঘৰে ঘৰে এনেকৈ ভাল হৈ মেলি থাকিব আৰু ওচৰৰ ওচৰবোৰৰ ঘৰত অঁ তেনেকৈ যোনে মানে ডাইৰেক্ তোমাৰ হেৰি নিৰ্ধাৰিত কৰি দিয়া নাই যোনে যিমান দিব পাৰে বুলি কৈছে আৰু চবৰেটো দিব পৰা সামৰ্থ নাথাকিবও পাৰে মানে ডাইৰেক্ট এটা ধৰি দিলে মানে যোনে যিমানটো পাৰে দিবলৈ বুলি কৈছে আৰু অঁ অঁ

তোমালোকে সেই চবেই পাতা কাৰ কেনেকৈ কি সুবিধা হয় মানে দুজনমানৰ লগত কৰা হৈছে কিন্তু চবৰ লগত কৰা নাই আৰু মানে কি কোন কোন আছিলে ইমান মনতো নাই অঁ

অঁ চবেই পাতা ক কোনে কি কি ক'ব কাৰ্যসূচী কি কি হ'ব প্ৰগ্ৰেম কি কি হাতত লোৱা হৈছে অঁ

অঁ অঁ

অঁ

অঁ অঁ তেনেকৈ কৰা আৰু মাজে মাজে অলপ অকণমান মানে আমনি নলগাকৈ কিবাকিবি ভৰাইও দিবা নাচ গান নহ'লেতো বেছিকৈ লেকচাৰ শুনি থাকিবলৈ কাৰো মন নাযায় ন অকণমান ভাল লগা কিবাকিবিও দি দিবা আৰু তেনেকৈ অলপ ভাবিব লাগিব আৰু এতিয়া সম্পূৰ্ণ অনুষ্ঠানবোৰত কি কৰা

অঁ বেয়া নহয় কিন্তু এতিয়া তুমি সেই মতে বেষ্ট ৱাইজত চবটো লগো হ'ব লাগিব ভাবি চোৱা অঁ খোৱা বোৱাতো এতিয়া কি কি কৰিছা

অঁ

অঁ অঁ তোমাৰ নহ'লে বেয়া নহয় ৰাতিপুৱা যদি তুমি চাহ চাহৰ লগত কি দিয়া ক'লা অঁ অঁ নহ'লে কেতিয়াবা পিঠা দিয়া হ'লেও বেয়া নাছিল আমাৰ তেতিয়া ভোকটোও অকণমান হেৰি হৈ গ'লহেতেন ভোকো ৰাতিপুৱাই ৰাতিপুৱাই ভোকো অলপ মৰি গ'লহেতেন চাহৰ লগতে যদি কিবা ভাপত দিয়া ধৰণৰ বা ইদলী চিদলী দিব পৰা হ'লে তোমাৰ জলপানটো কৰিলে অলপ বেছি দিগদাৰ হৈ যাব নেকি দিগদাৰ হৈ যাব জলপানটো অকণমান তোমাৰ দিয়া মেলা কৰোঁতেও অলপ দিগদাৰ হ'ব চাহ বা এনেকৈ ভাপত দিয়া পিঠা এটা যদি দিলা হয় অঁ তেনেকৈ ভাল হ'ব এতিয়া তেনেকৈ তোমাৰ বিচাৰিব লাগিব কাৰণ পিঠাওতো বহুত লাগিব ন এটা দুটাইতো নহ'ব এতিয়া প্ৰথমতে আমি ঠিক কৰিব লাগিব মানুহ কিমান হ'ব প্ৰথমতে সেইটো বস্তুবোৰ যোগান মানে তোমাৰ যোগান ধৰিব পৰা যাব অঁ তথাপিও মানে আনুমানিক ইনেই কিবা এটা পূৰা মানুহ ধৰিব লাগিব নহ'লেতো দিগদাৰ হ'ব আৰু কেতিয়াবা বোলে মানুহ বেছি হৈ গৈছে বস্তু নুজোৰিছে সেনেকৈ হ'লেতো বেয়া কথা হ'ব কাৰণ চবেইতো দূৰৰপৰা আহিব ন অঁ আৰু মানে এতিয়া কলেজৰ ওচৰে পাঁজৰে যিমানবোৰ আছে চবৰ ঘৰতে প্ৰায় এটা দুটা হ'লেতো ৰাখিব পাৰিবই অঁ চব তেনেকৈ নিজৰ নিজৰ লগৰবোৰৰ লগৰবোৰৰ ওচৰত এজন দুজন চবে যদি ৰখাই লয় তেতিয়াও বহুতখিনি ভাল হ'ব অঁ অঁ অঁ এতিয়া ভালকৈ অঁ অঁ হ'ব দিয়া